হয় কওকচোন আপুনি কোনে কৈছে অ হয় হয় আপুনি কোনে কৈছে

অ কৰোঁ আপোনাক হয় মই মেখেলা চাদৰ ব্যৱসায় কৰোঁ নিজে হাতে বোৱা আপোনাক হয় আ এক্সোৱেলি মোৰ দোকান নাই মই ঘৰতে তাঁতত বওঁ আৰু কাৰোবাক লাগিলে মই ঘৰৰ পৰাই দিওঁ হোম ডেলিভাৰী দিওঁ হয় হয় হয় কেনেকুৱা ধৰণৰ মানে হয় সূতাৰ সূতাৰে হয় আপোনাক যদি কপাহী সূতাৰ লাগে বা মাৰ চাইজৰ লাগে তেন্তে মাৰ চাইজৰ কাপোৰো পাব বা আপোনাক যদি পলিষ্টাৰত লাগে পলিষ্টাৰো আছে থাইলেন সূতাৰো আছে আপোনাক যেনেকুৱা ধৰণৰ লাগে বা ৰং যদি কৈ দিয়ে আগতীয়াকৈ যদি কয় আৰু যদি মোক পোন্ধৰ বিশ দিনৰ সময় দিয়ে তেতিয়াহ'লে মই বৈ প্ৰস্তুত কৰি আপোনাক দিব পাৰোঁ আৰু যদি মোৰ তাত যিখিনি মোৰ তাত জমা আছে কাপোৰ সেইখিনি যদি চাই আপুনি পচন্দ কৰে তেন্তে তাৰ ভিতৰতো আপুনি ল'ব পাৰে

অ অ অ অ নীল নীলা ৰঙৰ নাই কিন্তু মোৰ তাত হালধীয়া ৰঙটো আছে হালধীয়া ৰঙৰ কপাহী কাপোৰ আছে আচলতে এহেজাৰ টকাততো আপুনি হাতেৰে বোৱা কাপোৰ নাপাব কাৰণ কষ্ট হয় যিহেতু আমি মাটি শালত বোৱা কাপোৰ হয় এহেজাৰ টকাত নাপাব কিন্তু আপোনাক একেবাৰে কমত মই দুহেজাৰৰ ভিতৰত দিব পাৰিম কি কাৰণ এইটো অলপ বেছিকৈ কাম কৰা হয় গোটেই চাদৰত মেখেলাত বুটা বছা আছে আৰু চাইড পাৰি আছে গতিকে ইমান কমত দিব নোৱাৰিম কিন্তু দুহেজাৰত আহি যাব অঁ আপুনি কম মানে খুব বেছি এশ বা দুশ সেনেকৈ কম কৰিব পাৰি আৰু আৰু যদি আপোনাৰ পচন্দ হয় মই আপোনাক হোৱাটচ আপত ফটো পঠাই দিম আপুনি চাই ল'ব অ বাৰু মই চাম আপোনাক কিমান কমত দিব পাৰি কিন্তু মই ফ'ৰটিনত ইমান বেছি কমলৈ নাযাওঁগৈ কিন্তু আপোনাক সোতৰশ ওঠৰশ ভিতৰত দি দিম বাইদেউ এতিয়া মই হোৱাটচএপত ফটোটো পঠাইছোঁ আপুনি চাই লওকচোন যদি পচন্দ হয় তেতিয়াহ'লে আপুনি মোক ৰিপ্লাই কৰিব হালধীয়া কাপোৰযোৰৰ কাৰণে মিচিং মিচিং কাপোৰ বাইদেউ মিচিং কাপোৰ মোৰ তাতে নাই কাৰণ মিচিং কাপোৰটো এটা বেলেগ শালত প্ৰস্তুত কৰা হয় অ অৰ্ডাৰ কৰি দিব পাৰিম মোৰ ওচৰত এগৰাকী বৌ আছে অৰ্ডাৰ কৰি দিব পাৰিম কিন্তু মিচিং কাপোৰ যিহেতু ক'চলি হয় আপোনাৰ চাৰি হাজাৰৰ তলত আপুনি নাপাব আৰু অলপ বেছি ডিজাইন কৰা হয় পঁইত্ৰিছশৰ পৰা চাৰি হেজাৰৰ ভিতৰত পাই যাব অ আপোনাক লাগিলে মই দিব পাৰিম অ ঠিক আছে ঠিক আছে বাৰু ঠিক আছে ঠিক আছে ঠিক আছে হ'ব হ'ব অ হ'ব হ'ব ঠিক আছে ঠিক আছে ধন্যবাদ অ ঠিক আছে ধন্যবাদ ধন্যবাদ